পুৰণি মিডিয়াৰ আৰু নতুন মেডিয়াৰ বহুখিনি পার্থক্য আছে বহুখিনি সলনি হৈছে যেনেকে ধৰি লওঁক আগতে নিউজ চেনেল নিউজ মানে অকল মানে পেপাৰৰ নিউজ আছিল আৰু হেৰি টিভিৰ নিউজখিনি আছিল আৰু এতিয়া মানে এনেকুৱা ধৰণৰ বহুত সৰু সৰু নিউজ চেনেল ওলাইছে যিবিলাক মানে চছিয়েল মেডিয়াত উপলব্ধ তাৰ পিছত সেইখিনিৰ কাৰণে আৰু বহুতখিনি অসুবিধাৰো সৃষ্টি হৈছে যেনেকুৱা ধৰি লওঁক আগতে নিউজ চেনেলবিলাকৰ মানে নিউজবিলাক মানে বহু গাম্ভীৰ্য্যপূৰ্ণ আছিল মানে নিউজ চেনেলবিলাক মানে এনেকুৱা আছিল নিউজবিলাক এনেকুৱা আছিল যিবিলাক মানে কিছুমান আমাক যিবিলাক আমাক প্ৰয়োজনীয় সেইবিলাকহে মানে নিউজত মানে আছিল আৰু আৰু কিন্তু কিন্তু বৰ্তমান এতিয়া এনেকুৱা হৈছে যে মানুহে চছিয়েল মেডিয়াত যিবিলাক সৰু সুৰা নিউজ চেনেল আছে তেওঁলোকে মানে টি আৰ পিৰ কাৰণে বা হেৰিৰ কাৰণে চেনেলটো মানে ফেমাচ কৰিবৰ কাৰণে যি টি নিউজ মানে যিবিলাক নিউজ মানে হয়তো গ্ৰহণযোগ্য নহ'বও পাৰে মানুহৰ সেইবিলাকো মানে প্ৰচাৰ কৰে নিউজ বাৰু গ্ৰহণযোগ্য বাবেও নহয় কিন্তু কিছুমান এনেকুৱা বস্তু আছে যিবিলাক মানে হয়তে শ্বেয়াৰ হ'ব নালাগে কিবা মানে এনেই আৰু সৰু সুৰা ঘটনা কোনোবাই এগৰাকীয়ে হেৰি কি কোনোবা এখন ফটো দিলেও সেইখনো মানে হেৰি হৈ যায় সেইখনকলৈও মানুহে নিউজ বনাই কিবা কৰে বা এনেকুৱা বহুত ধৰণৰ আছে আৰু আগতে কেনেকুৱা আছিলে আগৰ আগৰ সময়ত মানে এনেকুৱা আছিলে সকলোৰে মানে নিউজবিলাক নিউজবিলাকত মানে যিকোনো মানুহে যিকোনো জনসাধাৰণে মানে হেৰি নিজৰ হেৰি খোলা মন্তব্য ব হেৰি কৰি কৰিব পাৰে প্ৰকাশ কৰিব পাৰে কিন্তু আজিকালি মানে ইমান খোলা ভাৱে মানে লাহে ধীৰে মানে বাক স্বাধীনতাটো হেৰাই গৈ আছে সেনেকুৱা আৰু তেওঁলোকে মানে যেতিয়া তেতিয়াই যি ইচ্ছা তাকে ক'ব নোৱাৰে আৰু দ্বিতীয়তে কিছুমান এনেকুৱা হেৰি আছে এই যেনেকুৱা ধৰি লওঁক সাধাৰণতে গৈছিল এই যে চেম্পুক লৈ সেইটো এটা ডাঙৰ নিউজৰ বিষয় হৈ পৰিছিল যে কাৰোবাৰ হেৰি চেম্পুৰ নাম এটাৰ কাৰণে বিয়া এখন ভাঙি গ'ল সেইটো এটা নিউজৰ বিষয় হৈছিল সেইটোটো নিউজৰ বিষয় হ'ব লগা বিষয় নহয় বাৰু আৰু তাৰ বাহিৰে আৰু এনেকুৱা কিছুমান ঘটনা আছে যিবিলাক মানে কোনো ধৰণে কোনো কাৰণতে মানে নিউজৰ হেৰি হ'ব নোৱাৰে তথাপিও মানে সেইটো এনেকুৱা ধৰণত মানে চছিয়েল মেডিয়াই হেৰি কৰিছে বা আজিকালি চছিয়েল মেডিয়াটো এটা নিউজৰ মাধ্যম যেনহে হৈছে সেনেকুৱা আৰু